মই বিভিন্ন ধৰণৰ বহুতো জেগাত ভ্ৰমণ কৰি আহিছোঁ মই এটা এনেকুৱা জেগা পাইছিলোঁ য'ত ঘুৰিও ভাল লাগে আৰু মানে এনেকুৱা জেগা য'ত এঠাইৰ পৰা আন ঠাইলৈ গ'লে ক বেলেগ জেগাত ওলাই যায়